খেলা ধূলা বুলিলে আচলতে যিবিলাক কাৰ্যই আমাৰ শৰীৰটোক ব্যায়ামৰ সৃষ্টি কৰে অৰ্থাৎ শৰীৰটো দৌৰা জঁপিওৱা শৰীৰৰ ব্যায়াম হয় আচলতে শৰীৰৰ সকলো অংগ প্ৰত্যংগৰ তেজ চলাচল বৃদ্ধি যি কৰে তেনে কাৰ্যবিলাকক খেল ধলা খেলা ধূলা বুলি কোৱা হয় ধৰি লওক ক্ৰিকেট ফুটবল দৌৰা জঁপিওৱা বিভিন্ন ধৰণৰ কাৰ্য যিবিলাকে কৰিলে আমাৰ শৰীৰৰ সকলো অংগ প্ৰত্যংগৰ ব্যায়াম হৈ যায় লগতে আমাৰ ৰক্ত সঞ্চালন শৰীৰৰ সকলো অংগলৈ যায় যাৰ ফলত শৰীৰটো নিয়োগী হৈ ৰোগ প্ৰতিৰোধক বৃদ্ধি হয় তাৰ লগতে মনৰ আচলতে যি হতাশা দূৰ হয় মনত এক আনন্দৰ সৃষ্টি হয় যিহেতু শৰীৰ সুস্থ হৈ থাকিলে মনো সুস্থ হৈ থাকিব গতিকে যিবিলাক কামে শৰীৰৰ শৰীৰ মন সুস্থ কৰে সেই ব্যায়ামক মোৰ নিজৰ ফালৰপৰা মই খেলা ধূলা বুলি কওঁ আৰু খেলা ধূলা সকলোৱে কৰিব লাগে খুব প্ৰয়োজনীয় আমাৰ শৰীৰৰ কাৰণে এটা ভাল জীৱনৰ কাৰণে শৰীৰটো আৰু মনটো সুস্থ হৈ থকাটো প্ৰয়োজন যাৰ কাৰণে খেলা ধূলা কৰিব লাগে খেলা ধূলাৰ প্ৰয়োজন আছে আৰু মুক্ত বতাহত খেলা ধূলা কৰা এটা আনন্দ আছে যি একদম শৰীৰৰ কাৰণে বহুত বেছি প্ৰয়োজন আৰু সি আমাক বহুত বেছি সহায় কৰে গতিকে মোৰ মতে খেলা ধূলা সেয়াই যি শৰীৰ মন সকলোকে শুদ্ধ কৰে শৰীৰক নিৰোগী কৰে শৰীৰৰ সকলো অংগ প্ৰত্যংগৰ আচলতে ব্যায়াম হয় শৰীৰ সুস্থ হয় আচলতে তাকে মই খেল বুলি কওঁ